বিদ্যালয়ৰ সমাৱেশত অংশগ্ৰহণ কৰিছোঁ চাইছোঁ মোৰ অভিজ্ঞতা এনেকুৱা আছিল যে আমাৰ বিদ্যালয়ত মুঠ এঘাৰটা প্ৰতিযোগিতা হৈছিল তাৰে ভিতৰত মই কৰিছিলোঁ অভিনয় সকলোৰে ভিতৰতে মোৰ অভিনয়টো মোৰ কীৃতপক্ষৰ খুব ভাল লাগিছিল তাৰে মোক প্ৰথম পুৰস্কাৰ দিছিল সেই পুৰস্কাৰ পাই মই খুব আনন্দিত হৈছিলোঁ মোৰ অভিজ্ঞতা সেই দিনাখনি খুব ভাল লাগিছিল সেই দিনাখনিৰ পৰা আজিলৈকে মোৰ অভিজ্ঞতা মই নিচেও অকণমানো পাহৰা নাই মোৰ নিজৰ উৎফুল্লতিৰ কাৰণে মই এতিয়াও অভিনয় কৰিবলৈ উৎসুক আৰু নৃত্য কৰিবলৈ উৎসুক মোৰ অভিনয়টো সকলোৰে খুব পচন্দ হৈছিল আৰু তাৰে ভিতৰত মোৰ অভিনয়টোক শ্ৰেষ্ঠ বঁটা প্ৰদান কৰা হৈছিল মোৰ জীৱনৰ লক্ষ্য হৈছিল যে মই বিদ্যালয়ৰ সমৱেশত অংগ্ৰগহণ কৰি অভিজ্ঞতা লাভ কৰি প্ৰতিযোগিতাত মই কেৱল উত্তীৰ্ণই নহয় সকলোৰে মনত স্থানপাপ্ত কৰিবলৈ সক্ষম কৰিম কিন্তু মই সেইভাগেই কৰিব পাৰিলোঁ তাৰে ভিতৰত মোৰ কেইটামান বিদ্যালয়ৰ অংশগ্ৰহণ কৰা কৰা ছাত্ৰ ছাত্ৰীসকলে মোক খুবেই ভাল পাইছিল মোৰ খুব আনন্দিত হৈছিল মোৰ প মোৰ প্ৰতিযোগিতাক লৈ খুবেই উৎফুল্লিত হৈছিল মোৰ প্ৰতিযোগিতাকলৈ খুবেই বহুত কথাও কৈছিল মোৰ প্ৰতিযোগিতা মোৰ আজিও ভাল পাওঁ